অসমীয়া ভাষাটো সংস্কৃত বা ইংৰাজী ভাষাৰ কাৰণেই বিৰাটেই প্ৰভাৱিত হৈছে কাৰণ আমি জন্মৰ পৰাই অসমীয়া ভাষাটো শিকি আহিছোঁ ঘৰত অসমীয়াই কওঁ কিন্তু স্কুলত গৈহে আমি সংস্কৃতটো কেতিয়াবা ইলেক্টিভ ছাবজেক্টত ছুজ কৰিবলগীয়া হয় নহ'লেতো সংস্কৃত ভাষাটো কোনো আমাৰ কম্পালছৰি ছাবজেক্ট নাছিলেই যে পঢ়িবই লাগিব বুলি ক্লাছ এইট নাইন টেনত আমি পাইছিলোঁ কিন্তু মই নললোঁ মই বেলেগ জিঅ'গ্ৰাফি ললোঁ তাৰপিছত আকৌ ইংৰাজী ভাষাটোৰ কথা ক'বলৈ গ'লে আজিকালি চৰকাৰী যিকোনো অফিচতে হওঁঁক চৰকাৰীয়ে হওঁক বেচৰকাৰীয়েই হওঁক সকলোত ইংৰাজী ভাষাটোৱে কোৱা হয় আৰু অসমীয়া ভাষাটো খুব কমেই ইউজ কৰে বাহিৰতো অসমীয়াটো ইউজ নহয়েই ভালকৈ সংস্কৃত আৰু ইংৰাজীটোৰ কাৰণে অসমীয়া ভাষা বহুতেই প্ৰভাৱিত হৈছে ডিগ্ৰি ডিগ্ৰি পঢ়োতেওঁ অসমীয়া ভাষাটোৰ ঠাইত লগৰ ছোৱালী বা ল'ৰাসকলে খালি ইংৰাজীটোহে কৈছিলে কাৰণ অসমীয়া কোৱাটো আজিকালি মানে ভাৱে যে লাজ পোৱা নিচিনাহে ভাৱে মই এনেকুৱা অনুভৱ কৰোঁ কিন্তু মই অসমীয়া ভাষাটো কৈ খুবেই ভালপাওঁ মই অসমীয়া ভাষাটোৱেই ক'ব চেষ্টা কৰোঁ ভালকৈ